আমি শস্য আমি শস্য ধান খেতি কৰি শস্য বিকি বিক্ৰী কৰোঁ বিকি বিক্ৰী কৰি বে বেপাৰী মাতি শস্য বিক্ৰী কৰোঁ শস্য বিকি বেপাৰীয়ে শস্য লৈ গৈ ধান কুটাই সেই ধন ধান বহি ৰাজ্যত বিক্ৰী কৰে বা চাউল আৰু আমি নিজেই মেচিনে ধান শস্য পথাৰৰ পৰা ধান চপাই ধান চপাই মৰণা মাৰি মেলি সেই মৰণা মাৰি মেলি ধান কুটাই মেলি শস্য বজাৰত বিক্ৰী কৰোঁ সেই বজাৰত বজাৰ চাউল উলিয়াই বজাৰত বিক্ৰী কৰি সেই শস্য মানুহে ঘৰলৈ নি ঘৰত খাদ্য হিচাপে ব্যৱহাৰ কৰে খাদ্য হিচাপে ব্যৱহাৰ কৰে বা কেতিয়াবা অন্য বহি ৰাজ্য়লৈও সেই ধান ৰূপান্তৰ কৰিব পৰা হয় মানুহৰ ঘৰলৈ মানুহ আহি এই মানুহ আহি শস্য শস্য তুলি লৈ যায় কুইণ্টল হিচাপে শস্য বিক্ৰী কৰি এই বহিৰাজ্য়লৈ উৎপাদন কৰিব পাৰি আৰু সেই উৎপাদন কৰি বেলেগ বজাৰতো আমি চাউল ধান কুটাই চাউল বাহিৰৰ দেশত ব্যৱহাৰ কৰিব পাৰি বা দোকানে দোকানে দোকানে বিক্ৰী কৰিব পাৰি নহ'লে মানুহেও ব্যৱহাৰ ঘৰে ঘৰে ব্যৱহাৰ কৰিব আহি ঘৰে ঘৰে ব্যৱহাৰ চাউল বিচ বিক্ৰী কৰি সেই চাউলে খাদ্য উৎপাদন কৰোঁ অন্য় বজাৰত বিক্ৰী কৰা নিয়ম নিয়ম অনু হ'ল অন্য বজাৰত বজাৰত মানুহে ধান বস্তাত হিচাপে কুইণ্টল হিচাপে নি বজাৰত বিক্ৰী কৰে বিকি বিক্ৰী কৰি সেই পইচাৰে চাউ চাউল কিনি আকৌ মানুহে ঘৰে ঘৰে চাউল বিক্ৰী কৰে বিক্ৰী কৰা বিক্ৰী কৰা পিছত বা চৰকাৰৰ ঘৰলৈ সেই চাউল ব্যৱহাৰ কৰিব পাৰে চৰকাৰে তেতিয়া পইচা দিয়ে সেই পইচাই মানুহে ঘৰত উন্নতি কৰিব পাৰে অন্য ৰাজ্যত বিক্ৰী কৰিবলৈ হ'লে মানে গাঁৱৰ পৰা মানুহে গাড়ীৰ ব্যৱস্থা কৰি চাউল অন্য ধান গাড়ীত তুলি লৈ যায় কুইণ্টল হিচাপে সেই চাউল সেই ধান বিক্ৰী কৰি বহি ৰাজ্য়লৈ প্ৰেৰণ কৰা হয় প্ৰেৰণ কৰি সেই ৰাজ্য চাউল চাউল উলিয়াই আকৌ গোটেই ভাৰতৰ বাহিৰৰ ৰাজ্যত চাউল চাউল গুদামে গুদামে চাউল বহিৰাজ্য় মানুহ গাঁৱে গাঁৱে বিতৰণ কৰে সুলভ মূল্যৰ দোকানত বিতৰণ কৰে বা সেই চাউল মানুহে কিনি আনি ঘৰত খাদ্য হিচাপে ব্যৱহাৰ কৰে বা মা মানুহে সেই চাউল খাদ্য হিচাপে ব্যৱহাৰ কৰে বা এতিয়া স্কুলতো খাদ্য হিচাপে ব্যৱহাৰ দিয়ে বা মেডিকেল কলেজতো মেডিকেল কলেজতো চাউলৰ ব্যৱস্থা কৰে বা কলেজ কলেজ চলেজবোৰতো এইবোৰ চাউলৰ ব্যৱস্থা কৰে সেই চাউল মানুহে খাদ্য হিচাপে গ্ৰহণ কৰে বিকি অন্য ৰাজ্যত বিক্ৰী কৰিবলৈ মানুহে ঘৰৰ পৰা চাউল দি ট্ৰাক ট্ৰাক হিচাপে চাউল নি চাউল বহিৰাজ্য়লৈ প্ৰে প্ৰেৰণ কৰে সেই ৰাজ্যত মানুহ সেই ৰাজ্যত চাউল উলিয়াই আকৌ মানুহে ভাৰতলৈ প প্ৰেৰণ কৰে প্ৰেৰণ কৰি মানুহৰ গুদামত চাউল থৈ আকৌ গোটেই ৰাজ্যত চাউল প্ৰদৰ্শন কৰে চৰকাৰ মধ্যৱী ব্যৱসায়ীবোৰে সেইদৰে চাউল কু শস্য উৎপাদন কৰি মানুহে উন্নতি কৰে সেই উন্নতি কৰি শিক্ষা দীক্ষা ল'ৰা ছোৱালী পঢ়োৱা শুনোৱা শস্য উৎপাদন কৰি ডাং উৎপাদন কৰে উৎপাদন কৰি আকৌ সেই উৎপাদনৰ পাৰ পইচাৰে ল'ৰা শিক্ষা শিক্ষা শিক্ষ দিয়ে শিক্ষা অন্য ৰাই অন্য ৰাজ্যত চাউল উল অন্য ৰাজ্য়ত ভাৰতৰ বহু পৰা অন্য ৰাজ্য়লৈ চাউল ধান চাউল প্ৰদান কৰা হয় বা মানুহে চৰকাৰ বা আজিকালি ধান ধান বহু বহু মানুহে ব্যৱহাৰ বিক্ৰী কৰে কুইণ্টলে কুইণ্টেলে ধান বিক্ৰী কৰে বিক্ৰী কৰি বহি চ চৰকাৰৰ ঘৰত যোগান ধৰে বা মধ্যহ্ণভোজৰ কাৰণে আকৌ স্কুলে স্কুলে প্ৰদান কৰে প্ৰদান কৰি মানুহে উন্নতি কৰে উন্নতি কৰি মানুহে খাদ্য হিচাপে যোগান ধৰে